হেল্ল' হা

হেল্ল'

তোক কোনে খবৰ দিলে মোক গ্ৰপ গ্ৰপতে এড নাই কৰা অঁ ক

নাই এনুৱেল বুলি কোৱাৰ লগে লগে মই নোলাও নহয়

কি কৰি আছ তাত তােৰ কথাতো কৈ লও চোন কি কথা কি কথা মই বুজিয়ে নেপালোঁ অঁ কি বুলি কৈছিলি মই ভালে কৈ বুজিয়ে নেপালোঁ মানে পতাৰ পিছত এতিয়া মই কি কৰিব লাগে সেইটো ক আকৌ বা মোৰ তাত কাম কি সেইটো ক

মানে এই বস্তুটো মানে মানে গ্ৰপটোহে মানে ফাইনেল হ'ব

মই দোকান দোকান অঁ আগৰ দোকান পাৰি আৰু মোটামুটি হয় এতিয়া কি এইটো কি নাৰ্চাৰী পিছত কি জানো ক্লাছটো এল এ নে ইউ এ নে কিবা এটা পইচা খৰচ বাঁহ এটা তই পালে গ'ম পাবি

আজি ৰিজাল্ট দিছে কি বুলি কয় নাইণ্টি এইট পইণ্ট ফাইভ পাৰ্চেণ্টেজ অঁ চোন আকৌ মই বোলো এইটো চোন ষ্টেণ্ডতকৈ চাৰ দেখোন

নাই নাই নাই পোৱা নাই পোৱা নাই পোৱা ফৰ্টি ফাইভেই হায়েষ্ট আৰু

তুমি জানাটো কেলে মানে কি বস্তুটো অকল আহে

প্ৰ'গ্ৰেম কেতিয়াৰ পৰা

তোমাৰ নম্বৰ দিবি এডমিনটো তইয়ে চাগে তেনেকে তই গোটেই বস্তুটো বনাই ল'ব লাগিব

এই তাক নম্বৰখিনি দিব লাগিব আকৌ

অঁ তেনেকে দিবি আকৌ অঁ পাহৰিলে মই দেখিলেও চিনি নেপাওঁ

নহয় এনেই চিনাকি চিনাকি চিনাকি নহয় চিনাকি দুইজনী চবেৰে আছে পাৰ্চনেল নম্বৰ আছে মোৰ ওচৰত এনে কেতিয়াবা সিহঁতক লগ পাই থাকোঁ আৰু

কণ্ডিশ্যন কিমান থাকে তই বিয়া পাতিলি নে নাই এ তোৰ অঁ তোৰ মানুহজনীক তই সোধ তাৰ তাইৰ ফ্ৰেণ্ডখিনি তাইও ক'ব নোৱাৰে এতিয়া এই কণ্ডিশ্যন ধেৰ থাকে মানে কি উপায় নাই মানে মোৰ মানুহজনীয়ে মোক হেৰিওৰ কথা ক'ব নোৱাৰে হ'ব লাহে লাহে ইমান লৰালৰিও নাই লাগিব গোটেইখন যাম গোটেইখন ওলাম চবটো নাযায় সেইটো স্বাভাবিক কথা অঁ চবক আনিব নোৱাৰ দুই এটামান দৰকাৰ যাব অঁ

মাত্ৰ বিন্দাছ প্ৰ'গ্ৰেম এটা আমি কৰি লও অঁ চবক এড কৰি মোক এডমিন কৰি দিবি তাৰপিছত তাৰ মতে সি কৰিব মোৰ মতে মই কৰিম গোটেইখিনি গ্ৰ'পততে আলোচনা কৰিম লগটো হ'বই নোৱাৰোঁ চব হোৱাটছ এপ্পতে পাতিব লাগিব সম্ভৱেই নহয় লগ পোৱাতো সম্ভৱ নহয় গোটেইখিনি একেলগ উঠাম হোৱাটছ আপত উঠাম ভিডিঅ' কল জুম এপত গোটেইখনে কল কৰিম কেনেকে কি কৰিব পাৰোঁ চবৰে এটা হেৰি লোৱা হ'ব কোনে কেনেকুৱা জেগাত কি কথা কি বতৰা কেনেকে কি হেৰি কৰিব পাৰে পঢ়ি যোৱা কলেজ চবৰে ৰেছপন্ছিবিলিটি আছে আছে অঁ আমাৰ বেচটোত বহুত ভাল ভাল ল'ৰা ছোৱালী আছিলে কামোৰ নাই গতিকে আমি পাতি লাভ নাই গতিকে সিহঁতৰ ওপৰতে নির্ভৰশীল ঠিক আছে দে হ'ব দে কাইলৈ পাৰিম